হেল্ল' হয় হয়

অঁ পাৰিম পাৰিম তুমি এতিয়া কি ক্লাছত পঢ়া

অঁ অঁ নিশ্চয় নিশ্চয় অঁ অঁ পাৰিম পাৰিম অঁ তেন্তে শুনা মানে এশিঙীয়া গঁড়টো আমাৰ অসমৰ কাজিৰঙাতে বেছিভাগ পোৱা যায় কাজিৰঙা উদ্যানত আৰু এশিঙীয়া গঁড়টো ল'ড কাৰ্জনৰ পত্নী মেৰি কাৰ্জন বুলি আছিলে মানে এগৰাকী মহিলা তেওঁ মানে বিশ্ব দৰবাৰত চিনাকী কৰি দিছিলে আৰু এশিঙীয়া গঁড়বোৰ বাকী বাহিৰৰ দেশবোৰত পোৱা নাযায় বা বাহিৰৰ দেশবোৰ যেনেকৈ আফ্ৰিকা তেনেকুৱা দেশবোৰত বেছিভাগ দুশিঙীয়া গঁড় পোৱা যায় আমাৰ ইয়াতে মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে এশিঙীয়া গঁড় পোৱা যায়নে সেইবাবে এশিঙীয়া গঁড়টো বিখ্যাত আৰু যিবোৰ চিকাৰী অঁ অঁ অঁ কাজিৰঙাত আৰু ক'ৰবালৈ ক'ৰবালৈ যায় কেতিয়াবা কাৰ্বিআংলঙলৈ এইবোৰ গঁড়বোৰ মানে গঁড়বোৰ ইয়াৰ পৰা পলায়ো যায়নে কেতিয়াবা অঁ আৰু হাবিলৈ এইবোৰ কেতিয়াবা গাঁৱলৈও যায় আৰু গঁড়ৰ মুখৰ আগততো মানুহ পালে গঁড়ে বহুত ক্ষতি সাধন কৰিব কাৰণ গঁ গঁড়টোতো বহুত শক্তিশালী তোমালোকে জানাই

আগতে প্ৰায় পঁচিছশমান গঁড় আছিলে এতিয়া চোৰাং চিকাৰীবিলাকে গঁড়বিলাক মাৰি বাহিৰৰ দেশত যে তাৰ শিংটো শিংটো মানে খুব প্ৰয়োজনীয় নহয়নি শিংটোৰ পৰা কিছুমান ঔষধ বাহিৰৰ দেশত বনায় সেইবোৰ বিকিবলৈ নিয়ে চোৰাং চিকাৰীবোৰে মাৰি মাৰি শেষেই কৰি দিছে এতিয়া বেছি গঁড় নাই প্ৰায় অঁ এই খৰ্গটো গতিকে চিৰাং চিকাৰীবোৰে মাৰি দিছে এতিয়া আৰু অকণমান বুলি ক'বলৈ গ'লে এশিঙীয়া এশিঙীয়া গঁড়বিলাকে কেতিয়াবা এইবোৰ নলবাৰী চলবাৰী কাৰ্বিআলং এইবোৰ এইবোৰ ঠাইলৈও যায় আৰু ঘাঁ চাহ এইবোৰ পথাৰত এইবোৰ ঘাঁ চাহ খাবলৈ যায় আৰু আৰু বহুত আৰু বহুতো গাঁৱতো

অঁ অসমত এশিঙীয়া গঁড়ৰ কাৰণে নহয় বাহিৰৰ পৰ্যটকবিলাক অকল কাজিৰঙাতহে এশিঙীয়া গঁড়ৰ বাবে আহে বাকীবোৰ অভয়াৰণ্যত এশিঙীয়া গঁড় এশিঙীয়া গঁড় প্ৰসিদ্ধনে কিছুমান মানাহ অভয়াৰণ্য়ত যেনেকৈ বাঘ প্ৰসিদ্ধ তেনেকৈ কাজিৰঙাত এশিঙীয়া গঁঢ় প্ৰসিদ্ধনে সেইবাবে পৰ্য্য়টকবিলাক কাজিৰঙাত অকল এশিঙীয়া গঁড়ৰ বাবে আহে আৰু বহুতো চাবলগীয়া বস্তু আছে কিন্তু এশিঙীয়া গঁড়টো বেছিকৈ প্ৰসিদ্ধ নে কাজিৰঙাখন বিখ্যাত কিহৰ বাবে এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত নে সেইবাবেতো আৰু কিবা জানিবানি গঁড়ৰ উৎপত্তিবিলাক গঁড়ে প্ৰায় দুবছৰৰ মূৰে মূৰে এটা পোৱালি দিয়ে

এশিঙীয়া গঁড়বিলাক বাহিৰৰ দেশলৈ চাপ্লাই দিয়া নহয় কেৱল চোৰাং চিকাৰীবোৰে তাহাঁতৰ খৰ্গটো গঁড়বিলাক মাৰি পিনাই খৰ্গটো ঔষধ বনাবলৈহে নিয়া হয় তাহাঁতক কোনো চাপ্লাই দিয়া নহয় আৰু পুলিচে পালেতো তাহাঁতক গম পায়ে আৰু কি হ'ব আৰু আজিকালি এশিঙীয়া গঁড়বিলাকক মানে ৰক্ষণাবেক্ষণ কৰিবলৈ মানে কিছুমান আঁচনি লোৱা হৈছে চৰকাৰে আৰু চোৰাং চিকাৰীবিলাকক চোৰাং চিকাৰীবিলাককো মানে এতিয়া কি ক'ম এতিয়া ফৰেষ্ট গাৰ্ড অঁ ফৰেষ্ট গাৰ্ড ফৰেষ্ট গাৰ্ড এইবোৰ মানে ৰখা হৈছেহি অঁ চৰকাৰৰ ফালৰ পৰা কিছুমান আঁচনি প্ৰস্তুত কৰা হৈছে এশিঙীয়া গঁড়বিলাক ৰক্ষা কৰিবলৈ তুমি এনে কাজিৰঙালৈ আহি পাইছানে

অঁ আহিবা কাজিৰঙাত কাজিৰঙালৈ আহিবা আকৌ এশিঙীয়া গঁড় চাই যাবা এতিয়া নাই এশিঙীয়া গঁড় প্ৰায় বিলুপ্ত হ'ব পৰা ইমান অৱস্থাতে আছে আৰু বিলুপ্তই হ'ব এনেকুৱা হ'লে চোৰাং চিকাৰীবিলাকে ৰখাই ৰখাই নাই এশিঙীয়া গঁড়বিলাক মাৰিয়ে গৈ আছে অঁ অঁ অঁ হ'ব হ'ব